বৰ্তমান আমাৰ মহিলাসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় দিনটো আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে সাধাৰণতে ৰন্ধা বঢ়া আৰু ঘৰুৱা কাম কাজতে ব্যস্ত হৈ থাকিবলগীয়া হয় এটা মুকলিমূৰীয়া মন লৈ কামবিলাকত আগুৱাই যোৱাৰ খ ক্ষেত্ৰত কিছু বাধা এতিয়াও আছে নোহোৱা নহয় আৰু বিগত বছৰবোৰত ভাৰতীয় সমাজত মহিলাৰ ভূমিকা যথেষ্টখিনি সলনি হৈছে আগৰ তুলনাত এতিয়া মহিলাবিলাক কিছু শিক্ষা দীক্ষা চাকৰি এই বিভিন্ন ক্ষেত্ৰতে সমানে সুবিধা পোৱা পৰিলক্ষিত হৈছে সেইবিলাক ঠিকে আছে কিন্তু এতিয়াও আমাৰ মহিলাসকল সুৰক্ষিত বুলি এনেকৈ অনুভৱ কৰিব নোৱাৰি কিয়নো দিনৌ যিবিলাক ঘটনা পৰিঘটনা সংঘটিত হৈ আছে এইবিলাকৰ পৰা আমি এটা অনুভৱ কৰিছোঁ যে মহিলাসকল কেতিয়াও আমাৰ দেশত সুৰক্ষিত নহয় গতিকে এই ক্ষেত্ৰত আমাৰ এটা পৰিৱৰ্তনৰ প্ৰয়োজন যেনে আমাৰ গোটেই সমাজতে এটা মানসিক স্খলন ঘটা দেখা গৈছে গতিকে এইবিলাকৰ কাৰণ বাৰু বিভিন্ন আছে তাক আজি ব্যাখ্যা কৰিবলৈ আমি নাযাওঁ কিন্তু এই গোটেই কথাখিনিৰ ভিতৰত মই অনুভৱ কৰোঁ যে মানুহৰ মানৱীয় যিটো গুণ সেইটো লাহে লাহে হ্ৰাস পাই আহিছে কমি আহিছে মানুহবিলাক সম্পূৰ্ণ আত্মকেন্দ্ৰিক হৈছে আৰু নিজৰ বিষয়ে মানুহে চিন্তা ভাৱনা কৰে আনৰ কথা বা সমাজৰ কথা এই ভাবিবলৈ এৰিছে অৱশ্যে এই ক্ষেত্ৰত আকৌ মই সকলোকে এই বিষয়টোত সামৰি লোৱা নাই যথেষ্টখিনি মানুহ আছে সামাজিক দায়বদ্ধতা নিশ্চয় আছে বা সমাজৰ কাৰণে এতিয়াও কিবাকিবি কৰি আছে কিন্তু সৰহসংখ্যক মানুহে এইবিলাকৰ পৰা তাৰমানে আঁতৰি আহিছে আঁতৰি অহাৰ কাৰণে আৰু মানুহৰ এতিয়া বিভিন্ন ধৰণৰ কথাবিলাকেও মানুহক অকণমান বেয়া কামত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে অৰিহণা যোগোৱা বুলি মই অনুভৱ কৰোঁ কাৰণ এতিয়া কৰ্ম সংস্কৃতিটো সাধাৰণতে লোপ পাইছে কৰ্ম সংস্কৃতিৰ প্ৰতি মানুহৰ আগ্ৰহ একেবাৰে নাই আৰু নোহোৱাৰ পৰিপ্ৰেক্ষিতত মানুহবিলাকে এতিয়া যথেষ্ট সময় আমৰ এই অঞ্চলৰ কথা কৈছোঁ প্ৰধানতে আমাৰ দৰং জিলাৰ এই গোটেই অঞ্চলতে আমি দেখিছোঁ যে ল'ৰা ছোৱালীবিলাক বিশেষকৈ ল'ৰাবিলাকে গধূলি মানে চ'ক চেণ্টাৰবিলাকত যিধৰণে এটা পৰিৱেশৰ সৃষ্টি কৰে বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তুকে ধৰি বিভিন্ন ধৰণে মানে সেৱন কৰি লৈ যিটো এটা উশৃংখল পৰিৱেশ এইটোৱে আমাৰ কি মহিলাসকলৰ ক্ষেত্ৰতো এটা প্ৰভাৱ পৰিছে নোহোৱা নহয় ইয়াৰ মেইন কাৰণবিলাক হৈছে আমাৰ মানে যিটো পৰিৱেশ আমাৰ ঘৰুৱা পৰিৱেশবিলাক কৈছোঁ ঘৰিয়া পৰিৱেশবিলাকো যথেষ্ট বেয়া হৈছে কাৰণ তাত ভাল আলোচনা বিলোচনাবিলাক আমাৰ নহয়েই ঘৰবিলাকত আৰু এই ক্ষেত্ৰত অৱশ্যে ভূমিকা আমাৰ পুৰুষ মহিলা সকলোৰে আছে কিন্তু মহিলাসকলৰো ভূমিকা এতিয়া কমি যোৱা এটা পৰিলক্ষিত হৈছে কাৰণ ঘৰখনত যদি মহিলাগৰাকীয়ে এইবিলাক ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ নকৰে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেতিয়া ল'ৰা ছোৱালী যিধৰণে আগুৱাই যাব লাগে সেইধৰণে আগুৱাই যাব পৰা ব্যৱস্থাটো নোহোৱা হৈছে কাৰণ আমি জানো যে ঘৰখনেই শিশুৰ শিক্ষাৰ কঠীয়াতলী গতিকে ইয়াত যদি ল'ৰা ছোৱালীক ভালধৰণে গঢ় দিয়া নাযায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত এই কথাবিলাক আমি যিধৰণে তাৰপৰা এটা সুফল পাব লাগে ভাল ফল পাব লাগে সেই ফলটো আমি নাপাওঁ আমি ভাবোঁ যে পুৰুষতকৈও মহিলাৰ ভূমিকা যথেষ্টই বেছি গতিকে ল'ৰা ছোৱালীক আগুৱাই নিয়াৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা যথেষ্ট আছে গতিকে আমি এই ক্ষেত্ৰত আকৌ মহিলাসকলক জগৰীয়া কৰিব মই বিচৰা নাই পুৰুষসকলো জগৰীয়া আমি প্ৰায় দেখোঁ যে পুৰুষসকলৰ বেছিসংখ্যক মানুহে মানে যিটো কামত ব্যস্ত থাকিব লাগে সেই কামটোত ব্যস্ত নাথাকে আগতে যথেষ্টখিনি কাম আমাৰ কৰা দেখা গৈছিল যে অন্ততঃ দেউতাক মাক বা দেউতাকজনে মানে ঘৰতে থাকি গধূলি ল'ৰা ছোৱালী দেউতাক মাক হয়তো অশিক্ষিত বা দেউতাকজনো অশিক্ষিত তেনেকুৱা ক্ষেত্ৰত কি কৰিছিল মানে দেউতাকে হয়তো দুৱাৰমুখতে বহি আছিল বহি বাঁহৰ কিছু সামগ্ৰী যেনে বাঁহ কাটি লৈ মানে তাৰ পৰা সেই দৈ তুলে হেৰি কি কাম কৰিছিল খৰাহি বা চালনী ঢাৰি এইবিলাক বৈছিল বা ল ল'ৰাজনে বা ছোৱালীজনীয়ে ঘৰৰ ভিতৰত পঢ়ি আছিল এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আছিল কিন্তু আজিকালি সেই ব্যৱস্থাটো প্ৰায় নোহোৱা হৈছে গতিকে কৰ্ম সংস্কৃতিৰ প্ৰতি লাহে লাহে মানুহৰ যিটো হেৰি অভাৱ হৈছে সেইটো কাৰণেও এইটো এটা ঘটনা আমি দেখিবলৈ পাইছোঁ গতিকে এই ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা যথেষ্টই আছে কিন্তু এতিয়া আমি মহিলাসকলক সুৰক্ষিত বুলি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকে স্বাধীনভাৱে এতিয়াও ওলাই যাব নোৱাৰে বিভিন্ন ধৰণৰ ঘটনাবিলাক ইতিমধ্যে মই কথাখিনি উনুকিয়াইছোঁ আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাওঁ বা আমাৰ আশে পাশেও এনেকুৱা ধৰণৰ ঘটনাবিলাক হয় এই ক্ষেত্ৰত মই আকৌ পোনে পোনে মহিলাসকলক জড়িত অ' মানে দোষী বুলি ক'ব নাযাওঁ কিন্তু মহিলাসকলৰ এই ক্ষেত্ৰত কিছু সচেতনতাৰ প্ৰয়োজন আছে আৰু সমানে সমানে পুৰুষবিলাকৰো এই ক্ষেত্ৰত দায়বদ্ধতা আছে নোহোৱা নহয় আৰু এইখিনি কথা যদি সুকলমে পালন কৰি যোৱা যায় তেতিয়াহ'লে নিশ্চয় সমাজখন ভাল হ'ব দেশখন ভাল হ'ব আমাৰ সকলোৱে ভাল হ'ব কিন্তু এতিয়া এনেকুৱা হৈছে যে আমি কাৰোবাৰ ওপৰত দায়িত্ববিলাক দিছোঁ আমি নিজে হাত সাৰাৰ ব্যৱস্থা কৰিছোঁ যে ঘৰখন ভাল হওক সমাজখন ভাল হওক এই চিন্তাবিলাক আমাৰ প্ৰায় নোহোৱা হৈছে গতিকে আৰু প্ৰথমতে আমি ঘৰখনেই ভাল কৰিব লাগিব আৰু ঘৰখন ভাল কৰিবলগীয়া আমাৰ পুৰুষ মহিলা সকলোৰে সমানে দায়িত্ব আছে আমি ইজনে সিজনৰ ওপৰত দোষ জাপি দি কথাটো ক'লেই নহ'ব যে আমি নিজৰ দোষটো আচলতে কি আছে এইখিনিও পৰ্যালোচনা কৰিব লাগিব আৰু ল'ৰা ছোৱালীক আগুৱাই নিবলৈ হ'লে বা আমি এই তেওঁলোকক আৰু সুনাগৰিক হিচাপে গঢ় দিবলৈ হ'লে এই দায়িত্ব আমাৰ কাৰো কম নহয় সকলোৰে সমানে দায়িত্ব আছে গতিকে এই দায়িত্ববিলাক এতিয়া ভালধৰণে পালন কৰা নাই আমি দেখোঁ কিছুমান ঘৰত আমাৰ এতিয়াও এনেকুৱা ধৰণৰ কথা আছে কোনোবা মানুহ আহি যদি সো সোধে বোলে তোমাৰ সেই দেউতা ঘৰত আছেনে তেতিয়া কি হয় বোলে নাই এনে বুলি কৈয়ে দ দৰ্জাখন বন্ধ কৰি সোমাই যায় এই সাধাৰণ শিষ্টাচাৰখিনিও আমাৰ শিকা নাই সেইটো অভাৱ কি হৈছে সেইটো হয় মাকগৰাকীয়ে সেই শিক্ষাটো দিয়া নাই বা দেউতাকেও দিয়া নাই এনেকুৱা কথা যে তেওঁক ভালধৰণে ৰিচিভ কৰাটো যে বহকচোন আপুনি কাক বিচাৰিছে কিয় বিচাৰিছে বা কি কি ক'ম এইখিনি কথা সাধাৰণতে এতিয়া নোহোৱা এটা দেখা গৈছে গতিকে এইবিলাক কিহৰ অভাৱ হৈছে এইটো শিক্ষাৰে অভাৱ এনেই পুথিগত শিক্ষাইতো সকলো নহয় গতিকে এই শিক্ষাবিলাক মানে আমাৰ ঘৰখনত দিব লাগিব আৰু মহিলাসকলে এই ক্ষেত্ৰত দিব লাগিব আৰু ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আৰু শিক্ষাত সমান সুযোগ পায় এই বিশেষকৈ মহিলাসকলেও সেই সুযোগটো পাইছে নোপোৱা নহয় সেইটো অস্বীকাৰ কৰিব নোৱাৰি পাইছে সমাজখনত এই সুবিধাটো পালেইতো নহ'ব কিন্তু তাক সুচাৰুৰূপে পালন কৰিব লাগিব আৰু এই সুচাৰুৰূপে পালন কৰিবলৈ হ'লে আমাৰ পুৰুষ মহিলা সকলোৰে এটা দায়িত্ব থাকিব লাগিব গতিকে আমি মানে জানো যে কি ঘৰখনৰ ভিতৰত পুৰুষ মহিলা দুয়োজনেই ভাল হ'ব লাগিব কিন্তু বেছি ভাল হ'ব লাগিব মহিলাগৰাকী কাৰণ মহিলাগৰাকীৰ লগতে গোটেই কথাটো জড়িত হৈছে পুৰুষজনে বিভিন্ন কামৰ কাৰণে ৰাতিপুৱাই ওলাই যায় তেনেকুৱা এটা কথা হয় গতিকে আৰু মহিলাগৰাকী কিন্তু ৰাতিপুৱাৰে পৰা ঘৰতে থাকে কিন্তু ঘৰত থাকিলে তেওঁলোকে গোটেইখিনি কথা তদাৰক কৰিব পাৰে গতিকে দায়িত্ব গোটেই কম নহয় গতিকে দায়িত্ব ক যথেষ্ট আছে আৰু পালন কৰা নাই বুলিও নকওঁ কিন্তু আমাৰ শতকৰা হিচাপত ক'ৰবাত এখন বা দুখন ঘৰতহে এই সুচাৰুৰূপে পালন কৰা বুলি আমি অনুভৱ কৰোঁ আমি দেখিছোঁ আমাৰ গাঁওবিলাকতেই এইবিলাক কথা আমি সাধাৰণতে দেখিছোঁ গতিকে এনেকৈ যদি হয় তেতিয়াহ'লে আকৌ দেশখন ক'ত আগবাঢ়িব যদি গাঁওখনত এশঘৰ মানুহ আছে তাৰে দুখন ঘৰত এই পৰিৱেশবিলাক আছে বাকী আঠান্নব্বৈখন ঘৰতে এই পৰিবিলাকত নাই তেতিয়াহ'লে পৰিৱেশ কেনেকৈ ভাল হ'ব গতিকে আমি পৰিৱেশ ভাল কৰিবলৈ হ'লে আমি সকলোৱে যত্ন কৰিব লাগিব